পশুপালনৰ পালনৰ সচৰাচৰ পোহা বিভিন্ন ধৰণৰ জীৱ জন্তুবিলাক যেনেধৰণৰ হাঁহ কুকুৰা গৰু ছাগলী পাৰ কুকুৰ মেকুৰী সাধাৰণতে এইবোৰ জীৱ জন্তু পোহা হয় এইবোৰ আচলতে একে একে ডোখৰ প্ৰায় একেডোখৰ জাগাতে ৰখা জন্তু মই পচ অঁ ঠাইটো পচন্দ নকৰোঁ কাৰণ নিজা নিজা হেৰি ঠাই ঠাইত ৰখা ৰাখিলে ভাল হয় সুবিধা হয় যেনেকে গৰু গৰুটো ধৰি লওক গৰু ছাগলী হাঁহ কুকুৰা একেডোখৰতে ৰাখিলে সুবিধা নহয় কাৰণ গৰুটো গোহালিতে বান্ধিব লাগিব গোহালিত ৰাখিলে যিহেতু সুবিধা হয় গোবৰখিনি আমাৰ গোবৰখিনি যিহেতু আমাৰ সাৰ হয় গোবৰখিনিৰ কাৰণে আমি গৰুটো অলপ ভাল জাগাত ৰাখিলে সাৰৰ কাৰণে আমাৰ সুবিধা হ'ব ভাল জাগাত ৰাখিলে বা ভাল হ'ব আৰু ছাগলীটো ছাগলীটো আমি চাং পাতি ওখ চাং পাতি গঁৰাল বনাই পিনে তেনেকে ৰাখিলে ভাল হয় ছাগলী গুৰটো সাৰটো মলটো আমাৰ সাৰৰ কাৰণে খুব ভাল শাক পাচলিত দিলে খুব বেছি ভাল হয় আৰু ছাগলীৰ গুৰটো গুখিনি যদি আমি শাক পাচলিত দিওঁ শাক পাচলি ছাগলীয়ে নাখায় সেইকাৰণে আমাৰ এইফালে ছাগলীও বৃদ্ধিটো ভাল হ'ল স্বাস্থ্যও ভালে থাকিলে আৰু আমাৰ যিখিনি ছাগলী গৰুৰ গোবৰ হওক ছাগলীৰ গোবৰ হওক সেইখিনি শাক পাচলিত দিলে আমাৰ শাক পাচলিও ভাল হয় খেতিডৰাও ভাল হয় ছাগলীয়েও নাখাই সেইফালেও আমাৰ বেনিফিট আহিলে সেইকাৰণে আমি প্ৰত্যেকটো বস্তু প্ৰত্যেকটো জীৱ জন্তুৰে নিজা নিজা ঠাই আছে নিজা নিজা বন্ধা জাগা আছে প্ৰত্যেকটো বস্তু আমি নিজ নিজ জাগাত বান্ধিলেহে আমাৰ ভাল হ'ব হাঁ যিহেতু হাঁহ কুকুৰা হাঁহ কুকুৰাখিনি আমি একেলগতে বান্ধিলে ন'হব কাৰণ হাঁহে কুকুৰাই একেলগতে থাকিলে কুটা কুটি কৰিব কুটা কুটি কৰিলে সিহঁতি দুখ পাব দুখ পালে সিহঁতৰ বেমাৰ আজাৰ হ'ব সেইকাৰণে প্ৰত্যেকটো বস্তু আমি বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ জাগাত নিজ নিজ জাগাত বান্ধিলে ভাল হ'ব হাঁহ কুকুৰা বেলেগ বেলেগ বান্ধিলে হাঁহ কুকুৰাখিনি হাঁহ কুকুৰাৰ গু মূতখিনিও আমি বেলেগ এনেকে একে জাগাতে অলপ ভালকৈ গাত এটা খান্দি পেলাই যদি আমি তাত অলপ গাতটো খান্দি তাত আমি জমা কৰি ৰাখি যেতিয়া সেইখিনি বস্তু যদি আমি শুকুৱাই শাক পাচলিত দিব পাৰোঁ তেতিয়া হ'লে আমাৰ সেই শাক পাচলিত দিলেও সেইখিনি আমাৰ সাৰ হয় জাতিলাউৰ গুৰিত বা কোমোৰাৰ গুৰিত তেনেকুৱা ধৰণৰ জেগাত যদি আমি দিওঁ নহয় খুব ধুনীয়া সেই গছজোপা লহ পহকৈ বাঢ়িও আহে খুব ধুনীয়া হয় আৰু ছাগলী গৰু ছাগলীয়ে সহজতে নাখায় এইবিলাক গোন্ধ পাই পেলাই আৰু আমি উপাৰ্জনৰ পথ বুলি ক'লে আমি উপাৰ্জনৰ পথ আমি তাক কিবা এটা বিপদ হ'লে আমি গৰু এটা বা ছাগলী এটা বিক্ৰী কৰি আমি যিহেতু গাঁৱলীয়া মানুহ আমাৰ চাকৰি বাকৰি তেনেধৰণৰ কোনো ধৰণৰ নাই আমি খেতি বাতি কৰি আমি হাঁহ কুকুৰা গৰু ছাগলী সেইবিলাক পুহি আমি উপাৰ্জনৰ আমাৰ উপাৰ্জনৰ পথ সেইবোৰে আচলতে আমি সেইবিলাক পুহি আমি ল'ৰা ছোৱালী পঢ়াই আছোঁ নিজে চলি আছোঁ আমাৰ দুখত কিবা এটা বিপদত পৰিছোঁ তাৰ গৰু ছাগলী এটা বিক্ৰী কৰিয়ে আমি উধাৰিছোঁ বিপদৰ পৰা উদ্ধাৰ হৈছোঁ উপাৰ্জনৰ পথ বুলি ক'লে আমি গৰু ছাগলী বিক্ৰী কৰি আমি আমাৰ উপাৰ্জনৰ পথ উলিয়াই আছোঁ আৰু মেকুৰীটো মেকুৰীটো হৈছে আমাৰ ঘৰত এতিয়া আমাৰ খেতি কৰা মানুহ আমাৰ ধান ধান চাউল আছে নিগনিয়ে আমাক বহুত অনিষ্ট কৰে বহুত অনিষ্ট কৰে আমি মেকুৰীটো পুহিলে মানে আমাৰ নিগনিৰ কাৰণে আমাৰ কাৰণে সুবিধা হয় ঘৰৰ কাৰণে মেকুৰীটোৱে যিহেতু নিগনিটো ধৰিব সেইকাৰণে আমাৰ মেকুৰীটো থাকিলে আমাৰ সুবিধা হয় আৰু কুকুৰটো আমি যিহেতুকে ঘৰখনত কেতিয়াবা গোটেইকেইটা মানুহ থাকিবও নোৱাৰিব পাৰোঁ সেই কাৰণে আমাৰ ঘৰত যদি এটা কুকুৰ থাকে আমাৰ ঘৰখনত ৰক্ষণাবেক্ষণ দিব কাৰণে আমাৰ কুকুৰটো খুব প্ৰয়োজন হয় আমি ঘৰত মানুহ নাথাকিলে আমি নিশ্চিন্ত ভাৱে থাকিব পাৰোঁ ঘোঁৰা ঘোঁৰা গাড়ী ঘোঁৰা গাড়ী আচলতে আমি আগতে উঠিছিলোঁ খুব সৰুতে আৰু সৰুতে খুব উঠিছিলোঁ এতিয়া ঘোঁৰা গাড়ীত আমি যিহেতু বস্তু অনা নিয়া কৰা হয় ধান চাউল যিহেতু ঘৰৰ প্ৰয়োজনীয় বয় বস্তু ঘোঁৰা গাড়ীত অনা হয় তেনেকে আৰু ঘৰত সেইখিনিয়ে প্ৰয়োজন